মোৰ চেমচাঙৰ হেডফ'ন এডাল আছে মই হেডফ'নডাল ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ আজি কিনাৰ প্ৰায় এবছৰেই হ'বৰ হ'ল বৰ্তমান মই হেডফ'নডালৰ পৰা একো অসুবিধা পোৱা নাই চাউণ্ড কোৱালিটীটো খুব ধুনীয়া আছে